হেল্ল' দাদা অঁ আপুনি এই নগাঁৱৰ চাইকেল ষ্টেপৰ পৰা কৈছে নেকি অঁ মোক মানে এই বাইচাইকেল এখন লাগিছিলে আপোনাৰ ডাঙৰ মানুহৰ কাৰণে বুঢ়া মানুহৰতো নহয় নতুন আপোনাৰ ধৰি লওক ডেকা ল'ৰা চলোৱা হেৰি দহ হাজাৰ মানৰ ভিতৰত

অঁ মানে এইটটীন স্পীড গিয়েৰৰ লাগে

অঁ অঁ অঁ অঁ হেৰি ডিছব্ৰেক এনেই ফ্ৰণ্ট আৰু বেকত পাম নহয় অঁ এনেই ক'ম্পানীবিলাক কি কি আছে আপোনাৰ তাত

আচ্ছা এই ঠিকেই আছে এইকেইটাৰ ভিতৰতে কোনোবা এখন চাই ল'ম মই বাৰু অঁ অঁ এই মোৰ মোৰ ল'ৰাটো আৰু মই যাম অঁ সেয়া আমি দুটাই গৈ পেলাই তাকে মই অঁ সি কৈ আছিল বাৰু সেইখন সেইটো কোম্পানীয়ে ল'বলৈ ভাল হয় বোলে পূৰা ৰেপুটেড কোম্পানী অঁ ৱাৰেণ্টি চোৱাৰেণ্টি এনেই কিমান বছৰ পাম আচ্ছা ঠিকে আছে জোখৰেই আৰু এনেই ইলেট্ৰিকবিলাকৰ দাম কেনেকুৱা হয় আচ্ছা দহ হাজাৰৰ ভিতৰত নাপাম ন অঁ অঁ ঠিকে আছে মই বাৰু কাইলৈ পৰহিলৈৰ ভিতৰতে ডিচাইড কৰিম কেতিয়া হেৰি কোনখন লওঁ অঁ তাৰপিছত গৈ পেলাই লৈ আনিম আৰু